স্কুলত পঢ়ি থকাৰ সময়ছোৱাৰ মই যোগৰ কোনো আনুষ্ঠানিক পাঠ্যক্ৰম গ্ৰহণ কৰা নাছিলোঁ যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলোঁ তেতিয়া মই আই ৱাই এনছৰ আণ্ডাৰত গুৱাহাটীত ছমহীয়া যোগা টীচাৰৰ কোৰ্ছ কৰিলোঁ তাৰ পিছত আহি মই নৰ্থ লখিমপুৰ কলেজ মই যোগাৰ ডিপ্ল'মা পাঠ্যক্ৰম গ্ৰহণ কৰিলোঁ তাৰ পিছত যোগা পি জি ল'লোঁ যোগাৰ দ্বাৰা মই বহুতখিনি উপকৃত হৈছোঁ যিহেতু মই এতিয়া নিজৰ লগতে ওচৰ চুবুৰীয়াকো য়ৌগাৰ জৰিয়তে উপকৃত কৰাব পাৰিছোঁ য়ৌগাৰ জড়িয়তে মই যোগা বহুতো খেল খেলিব পাৰিছোঁ বহুতো মানুহৰ লগত চিনাকী হ'ব পাৰিছোঁ মই ডিষ্ট্রিক্ট ষ্টেট আৰু নেচনেল পৰ্যায়ত খেলিছোঁ আৰু এতিয়া বৰ্তমান মই ৱৰ্ল্ড ৰেকৰ্ডো কৰিছোঁ আৰু এতিয়া অলিম্পিক খেল হ'বলগীয়া আছে তাতো মই অংশগ্রহণ কৰিম যোগাৰ জড়িয়তে মই বহুতখিনিয়ে সফল হৈছোঁ